স্থানীয় পশুপালকসকলে স্থানীয়ভাৱে উপলব্ধ গৰু ম'হ আজি ভাল জাতৰ এইবোৰ নিৰ্বাচন কৰি ল'ব লাগে আৰু এনেধৰণৰ পশু পশুধন নিৰ্বাচন কৰিব লাগে যাতে তেওঁ এই পশুধনবোৰৰ খাদ্য আমি সহজে উপলব্ধ হ'ব লাগে তেনেধৰণৰ খাদ্য আমি তেনেধৰণৰ পশুসমূহ আমি বাছনি কৰি ল'ব লাগে আৰু চৰকাৰী আঁচনি এতিয়ালৈকে সাহাৰ্য্য আমি পাবলৈ সক্ষম হোৱা নাই এই বৃত্তিৰ লক্ষ্য কৰি বহুত ধৰণৰ সমস্যা দেখা যায় চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পদক্ষেপ কম দেখা গৈছে আৰু এই পদক্ষেপবোৰ যাতে চৰকাৰে ভাল ভাল পদক্ষেপ লয়